অ বাইদেউ নমস্কাৰ এই মই এটা কথা সুধিব খুজিছিলোঁ মই তেজপুৰ পৰাই কৈছোঁ মোৰ ঘৰটো মেইন তেজপুৰ নহয় গাঁৱতে বাৰু এই এ তাৰমানে অলপ খেতি আছিল খেতিটো কি খেতি মানে এইটো চিজন লৈ কৰা যায় বড়ো খেতি হয় শালি খেতি হয় মৰাপাট হয় এনেই সৰিয়হো হয় এতিয়া খেতিবিলাক ভাল নহয় এতিয়া আপোনালোকৰ কেনেকুৱা খেতি খেতি বাতিবিলাক

আমাৰ তাত খেতি বাতি নোহোৱাই হৈছে আজিকালি ল'ৰাবিলাকে খেতি বাতি নকৰে চৰকাৰে এই বি পি এল চাউল কাৰ্ডটো দিয়েই যে সেইটো কাৰণে অলপ কম তাৰমানে খেতিটোৰ কাৰণে অলপ গুৰুত্বটো কম হৈছে তাৰমানে ঔষধ পাতিটো ক'ত কি কৰে মইও সিমানখিনি এটা জনা নাই সেইকাৰণে আপোনাক ফোন কৰিছোঁ অ অ আনিলো দোকানৰ পৰা আনিছোঁ অ দোকানৰ পৰা আনিছোঁ কিন্তু বস্তুটো মিলা নাই এনেকৈ তাৰমানে মইও তাৰমানে আগতে মোৰ মাটিখিনি বেলেগে হেৰি কৰিছিল খেতি কৰিছিল মই ইমান জনা নাছিলোঁ এতিয়া মই নিজে কৰিছোঁ যে মই এইটো গম পোৱা নাই এতিয়া আপোনাক লগ ধৰিব লাগিব তেতিয়াহে ঔষধৰ নামটো জানিব পাৰিম তাৰমানে আগতে

অ তাৰমানে খেতিৰ ভাতটো খাই খাই যে টেষ্টি লাগি গৈছে এতিয়া কিনা চাউলটো সিমান এটা আমাৰ সুবিধা নহয় অ অ মা দেউতাৰ গোটেই বেমাৰ ডায়েবেটিছ এই ডায়েবেটিছ আৰু নানানটা বিষ বেমাৰ এনে কিছুমান প্ৰেচাৰ কিনা চাউল কিনা চাউল বহুত ভেজাল থাকেতো এতিয়া খেতিটো আৰু পিউৰ আৰু যেনেকুৱা ধৰক খেতিৰ কিবা শাক পাচলি ফল এইবিলাক ফলতে ধৰকচোন কিনিব গ'লে ধুনীয়া দেখি কিন্তু সেইটো খালে দিগদাৰ কৰে কিন্তু ঘৰৰটো খালে অ এইটো ঘৰৰটো খালে ভাল কিন্তু দামটো বেছি কিন্তু হেৰি কৰিব মানুহে গাঁৱলীয়াটো কিনি লয় বেমাৰ আজাৰো কমি থাকে সেইটো কাৰণে আপোনাক অ নিদিয়ে নিদিয়ে অ নিদিয়ে নিদিয়ে সেইকাৰণে

হয় অ অ

অ অ অ কিন্তু চাবচোন অ অ অ অ সেইটো কাৰণে বেমাৰটো বেছি জানেনে অ বেমাৰটো বেছি সাৰ পাতি দিয়ে যে আৰু ধৰকচোন কিনিব গ'লে কলটো কিনা কলটো বৰ ধুনীয়া কিন্তু গাঁৱৰটো দেখিব বেয়া কিন্তু গাঁৱৰটো বেছি টেষ্টি হা কিছুমান মানুহ এতিয়া

অ অ অ অ ও ও

অ সেইটো সেইটো মানুহৰ কিছুমানে বুজি নাপায় ও ও ও ও মানুহ বুজি নাপায় যেনে ৰঙটো বেছি ভাল হ'লেও হয় সেইটোৱে বিচাৰে কিন্তু মানুহৰ যে বেমাৰ আজাৰ বেছি হৈছে সেইটো পিছতহে চিন্তা কৰে বুজি পাইছে অ অ এই ঠিক আছে দিয়ক আপোনাক অ অ ঠিক আছে আপোনাক লগ পাই ভাল লাগিল ধন্যবাদ ঠিক আছে অ ঠিক আছে